বানপানীৰ সময়ত গৰু বানপানী সোমালে মানে গৰু ওখ ঠাইত বান্ধিবগৈ লাগে ওখ ঠাইত বান্ধিলে মানে গৰুৰ মানে পানীত থাকিবলৈ নেপায় পানীত থাকিলে মানে বেমাৰ আজাৰ হ'বও পাৰে বেমাৰ বানপানীত বহুত বেমাৰ আজাৰো আহিব পাৰে

খেৰ গোটাই দিব লাগে কল পছলা তুহগুৰিয়ে তুমি তেনেকে বনাই দিব পাৰা বনাই দিলে সিহঁতক খাবলে হয় গমাৰি গছৰ পাত কাটি আনিলেও হয় খেৰ চেৰ দি সিহঁতক গোটাই দিব লাগে পাবলৈ তেতিয়া ঘাঁহ নেথাকে গেলি যায় ঘাঁহ

তেনেকৈ ওখ ঠাইত বান্ধি থৈ দিয়াই থাকে আৰু থৈ দিয়া মানুহে বিচাৰি বিচাৰি আনি দিব লাগে সিহঁতেতো নিজে খাবলৈ যাব নোৱাৰে দানাত পলিচো দিব পাৰিবা চাপৰো দিব পাৰিবা কলগছ দানাত খেৰ খেৰ কাটি খেৰো দিব পাৰি নিমখ আনি পলিচ দি ওখ ঠাইত বান্ধি থ'লে মানে বেমাৰ আজাৰ নহয় আৰু বেমাৰ আজাৰ হ'লে মানে আকৌ দিগদাৰ হয় নহয় আকৌ দৰৱ দিব লাগে বেমাৰ হ'লে মানে বানপানীৰ সময়ততো বহুত নানা ৰকমৰ বস্তু নদীত উঠি আহে

তেনেকে আকৌ দৰৱো খুৱাব লাগিব ডক্টৰক ভেটেইনিৰী ডক্টৰ আনি তোমাৰ ট্ৰিটমেণ্টো ল'ব লাগিব বেজি দিব বেমাৰ আজাৰ নোহোৱাকে তুমি যদি ওখ ঠাইত বান্ধি থোৱা দানা পানী যদি যোগাৰ ধৰা তেতিয়া সিহঁতৰ বেমাৰ আজাৰো নহয় খাবলেও কষ্ট নেপায় খাবলে কষ্ট নোপোৱাকে থাকিব সিহঁতকটো তুমি এৰাল দিবলৈ যাবলৈও জেগা নোপোৱা পানীটো সোমালেতো ক'লৈকো নিব নোৱাৰা জেগাতেই বান্ধি থ'ব লাগিব জেগাত বান্ধি থ'লে আকৌ চাফা চিকুণকে থ'ব লাগিব গোবৰ জাবৰ পেলাই থ'ব লাগিব সাৰি পুচি থ'ব লাগিব নহ'লে লেতেৰাক সিহঁতৰ বেমাৰ হ'ব বেমাৰ হ'লে আকৌ সিহঁতে ক'বও নোৱাৰে

গৰুকিটাইতো তোমাক ক'ব নোৱাৰে তুমি তেতিয়া চাই থাকিলেহে গম পাবা সিহঁতৰ বেমাৰ হৈছেনে কি হৈছে সেই পানী বেমাৰ বেমাৰ আজাৰ হ'লে মানে সিহঁতৰ জ্বৰ কাহো হ'ব পাৰে ধৰা আকৌ জ্বৰ কাহ হ'লে মানে সেইটো ক'বও নোৱাৰে সেইকাৰণে ভালকৈ ৰাখি থ'লে খোৱা বোৱা যতন ল'লে বেমাৰ আজাৰো নহয় বেমাৰ আজাৰ পৰাও সিহঁতে হাত সাৰি থাকে